পাঁচ জুলাই দুহেজাৰ তেৰ সাত আগষ্ট দুহেজাৰ চৈধ্য তিনি জানুৱাৰী দুহেজাৰ পোন্ধৰ সাত ডিচেম্বৰ দুহেজাৰ ষোল্ল আঠ জানুৱাৰী দুহেজাৰ সোতৰ